হেল্ল' অ'লা ছাৰ্ভিচৰপৰা কৈছে নেকি বাৰু মই এখন অ'লা বুক কৰিছিলোঁ মোৰ প্ৰম' ক'ড এটা আছে তাৰপৰা কিবা ৰেহাই পাম নেকি বাৰু ৰেহাই পালে কিমান পাৰ্চেণ্ট পাম ক'ব পাৰিবনে